মোৰ পিতৃ মাতৃ আৰু ককা তিনিওৱেই কলেজীয়া শিক্ষা সমাপ্ত কৰিছে কিন্তু মোৰ আইতাই কলেজীয়া শিক্ষা কলেজলৈ গৈ নাপালে তেওঁ স্কুলীয়া শি শিক্ষা লৈকেই মানে থাকি গ'ল মোৰ প্ৰথমতে মোৰ ককাৰ কথা কওঁ মোৰ ককাৰ ঘৰ আছিলে গটাইমাৰি বুলি কয় গটাইমাৰি এখন গাঁও মানে জীয়া ভৰলীৰ পাৰত আৰু মোৰ ককাৰ স্কুলখন আছিলে বিদ্যালয়খন আছিলে তেজপুৰ একাডেমি স্কুল যোনটো তেজপুৰৰ তেজপুৰ চিটিৰ মাজ মজিয়াত অৱস্থিত ককাৰ ঘৰৰ পৰা স্কুল প্ৰায় প্ৰায় কিমান কিলোমিটাৰ হ'ব সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মানে গটাইমাৰিৰ পৰা তেজপুৰ আহিবলৈই কমেও বাছত আহিবলৈ এক ঘণ্টা লাগে তো তেনেকেইতো তেওঁ আহি পেলাই স্কুল কৰিছিলে তাৰ পিছত কলেজো কৰিছিলে কলেজো সমাপ্ত কৰিলে মোক ককাই এবাৰ কৈছিলে যে এবাৰ বানপানী হৈছিলে বোলে তেতিয়া ইমান গাড়ী মটৰৰ সুবিধাও কম আছিলে গাড়ী তেনেকুৱা পোৱাও যোৱা নাছিলে বা তেনেকুৱা নাও যেতিয়া বানপানী হয় নাৱেদি আহে ন পাৰ হৈ পেলাই নদীখন তেতিয়া সেই সেই সময়টোত মানে নাৱৰ অভাৱ হৈছিলে মানে ককাৰ দেৰিও হৈ আছে কি কৰিব নাও অহা নাই ককাই বোলে সাঁতোৰি নদীখন পাৰি হৈছিলে তাৰ পিছত সেই পৰীক্ষা দিছিলে তো সেইটো মানে তেওঁলোকৰ কিমান সংঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিলে যে কেৱল মাত্ৰ পঢ়া শুনা কৰিবলৈ সেইটো আমি ভাবিবও নোৱাৰোঁ আৰু মা দেউতাৰ দিনত ইমানো অসুবিধা হোৱা নাই মোৰ দেউতা তেজ মানে তেজপুৰৰ নিবাসী আৰু তেজপুৰ টাউনতে ডাঙৰ হোৱা ইমান প্ৰব্লেম হোৱা নাই কিন্তু মাও গাঁৱৰ আছিলে নহয় মাও মানে বহুত দূৰ আহিবলগীয়া হৈছিলে পঢ়া শুনা কৰিবলৈ সেয়াই তেওঁলোকৰ মানে মোৰ ককা আৰু মাহঁতৰ যোনটো সংঘাত আ আছিলে যোনটো মানে অ অসুবিধাৰ সন্মুখীন হৈছিলে তেওঁলোকে তেনেকুৱাধৰণৰ অসুবিধা আমি পালে হয়তো নাজানো আৰু কমপি পঢ়া শুনা কমপ্লিট হ'ল হয় নে নহ'ল হয় কিন্তু মানে তেওঁলোকে বহুত অসুবিধা পাইছিলে আৰু আজিকালি সেয়া বহুত সুবিধাত পৰিণত হৈ আছে যে যেনেকে মোৰ মা য'ৰ পৰা পঢ়া শুনা কৰিছিলে এতিয়া মাৰ মাহঁতৰ পিছৰ প্ৰজন্মৰ মানুহ সেই তাতেই থাকে ন এতিয়াও সেই তাতে মানে গাড়ী মটৰ বহুত সুবিধাজনক হৈছে তেওঁলোকৰ ইমান দূৰ আহিবলৈ নালাগে তাতেই ওচৰতেই ভাল ভাল বিদ্যালয় কেইখনমানো হৈছে কলেজ এতিয়ালৈকে নাই হোৱা হ'লেও তেজপুৰ ইউনিভাৰ্ছিটিখনো মানে সেইফালেই আছেতো তো মানুহৰ অলপ কম অসুবিধা হয় এতিয়া আগত আগৰ তুলনাত